মাতৃভাষা মাতৃভাষালৈ অনুবাদ হোৱা মই কিতাপ বহুত পঢ়িছোঁ বা তেনেকুৱা ইংৰাজী কিতাপ বা হিন্দী কিতাপ বা ফৰাচীৰ যিবিলাক কবিতা বা অন্য়ান্য় ভাষাৰ কবিতা মই বেলেগ ভাষাৰ কবিতা অনুবাদ কৰা কবিতাবিলাক মই পঢ়িছোঁ বা তেনেকৈ গীতাখন ইংৰাজী ভাষাতো পঢ়িছোঁ বা মাৰাঠী ভাষাত থকা যিখিনি সেইখিনিও মই পঢ়িবলৈ চাইছোঁ আৰু হিন্দী অসমীয়া এই ভাষাতো মই গীতাখন বেলেগ বেলেগ ভাষাতো মই পঢ়িছোঁ কিন্তু অনুবাদৰ ক্ষেত্ৰত যিখন সংস্কৃত গীতাখনত যেনেকৈ আছে ধৰক সংস্কৃত শব্দবিলাকৰ অনুবাদ কৰোঁতে অসমীয়া ভাষালৈ যেতিয়া অনুবাদ হৈছে সেই শব্দবিলাক অলপ বেলেগ বেলেগ হৈ যায় অৰ্থৰ জৰিয়তে অৰ্থৰো অকণমান পৰিবৰ্তন হয় আৰু তাৰ ভাষাটোও অলপ বেলেগ হয় আৰু ইংৰাজীও তেনেকৈ অনুবাদ কিতাপ মই পঢ়িছোঁ ক্ৰাইম এণ্ড পানিচমেণ্ট এই কিতাপখন যেতিয়া পঢ়িছোঁ অসমীয়া অনুবাদটো কিন্তু ইমান সাৱলীল হোৱা নাই কিতাপখনত এনেই ইংৰাজী ভাৰ্চনটো পঢ়ি যিমান ভাল লাগে কিতাপখনৰ এৰিব মন নোযোৱা সেই সেই বস্তুটো অসমীয়া কিতাপখনৰ ভাষাৰ ক্ষেত্ৰতে হওক বা স্পেলিঙৰ ক্ষেত্ৰতে হওক বহুতখিনি ভুল আছে পঢ়িলেই অসমীয়াটো পঢ়ি ভাল নালাগে তেনেকে তেনেকে বঙালী ভাষাৰ বেঙ্গলী যিবিলাক কিতাপ সেইবিলাক অনুবাদ হৈছে গল্প এটাই হওক অনুবাদ হৈছে ভাৱটো একে আছে কিন্তু মূল কিছুমান ভাষা সেই ভাষাটো অনুবাদক ভাল হ'লে কিছুমানৰ ভাল হয় কিন্তু কিছুমান তেনেকুৱা ভাল নালাগে কিছুমানে অনুবাদ কৰে কিন্তু ইমান সুন্দৰ নহয় সেইবিলাক পঢ়ি ভাল নালাগে তেন্তে সেইখিনিকে মই এতিয়া ক'লো পট্ককে সব কথা এতিয়াতো তৎক্ষণাতে মনলৈ নাহে গতিকে সেইখিনিকে এতিয়া কৈছো আৰু